ক্লাছিক কিতাপ বুলি ক'লে মোৰ তাত আমাৰ যিখন অসমীয়া অভিধান আছে আমাৰ আগৰ সেই অসমীয়া হেমকোষখন মানে অভিধানখন আছে মোৰ আৰু অভিধানখনত মই যেতিয়া আচলতে সৰু আছিলোঁ আচলতে মই যেতিয়া মেট্ৰিক দিয়াই নাছিলোঁ সেই মেট্ৰিক নিদিয়াৰ এক বছৰ আগতে আচলতে মোক আচলতে দেউতাই আচলতে আমাৰ যি ইয়াতে গ্ৰন্থমেলা হয় সেই গ্ৰন্থমেলাত লৈ যায় কিনে সেইখন কিনি দিছিলে আৰু তেতিয়াৰ পৰাই আচলতে সেইখন পঢ়ি কিনে আচলতে মেট্ৰিকত উত্তীৰ্ণ হ'লোঁ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হ'লোঁ সেনেকৈ স্নাতকত ভৰি দিলোঁ সেনেকে পঢ়ি আছোঁ আৰু ভালেই লাগে কিতাপখন এতিয়াও বহুত অভিধানখনে সহায় কৰিছে বহুত অসমীয়া কিছুমান অৰ্থ আমি নাজানো সেইবোৰ অৰ্থ আমাৰ জনাত সহায় কৰিছে আৰু আমাৰ ঘৰৰ যি ওচৰৰ ভাইটি ভণ্টী আছে সেই ভাইটি ভণ্টীসকলকো আচলতে মই সেইটো ব্যৱহাৰ কৰিবলৈ দিওঁ আৰু সেইখন পঢ়িবলৈ দিওঁ আৰু তেওঁলোকেও বহুতে আহি কিনাই সেইখন চাইছে আৰু কিছুমানে হয়তু সেই কিতাপখন চাই কিনে আৰু তেওঁলোকে নিজস্বভাৱে কিনিও লৈছে সেইখন আৰু পঢ়ি পিনি তেওঁলোকে অসমীয়াৰ বহুতো শব্দ অৰ্থ শিকিছে আৰু বহুতো কিছুমান যিবোৰ নজনা কিছুমান জটিল কিছুমান যে অসমীয়া শব্দ সেই শব্দবোৰৰ অৰ্থ তেওঁলোকে জানিবলৈ সক্ষম হৈছে আৰু সেই অভিধানখনে আচলতে সেই সৰু ল'ৰা ছোৱালীৰ পৰা আচলতে বৃদ্ধ অৱস্থালৈকে আচলতে প্ৰয়োজন আৰু সকলো মানুহে আচলতে সকলো শব্দ আচলতে মনত ৰখাটো টান আচলতে সেইকাৰণে আচলতে যেতিয়া আমি কিছুমান বস্তু শব্দৰ অৰ্থ পাহৰি যাওঁ আৰু সেই তেতিয়া আচলতে সেই অভিধানখন আমি চাই মনত পেলাওঁ আৰু সেই অভিধানখনে আমাক বহুখিনি সহায় কৰিছে